গছ গছনি প্ৰাকৃতিক পৰিৱেশৰ অন্যতম প্ৰধান উপাদান ভালদৰে মন কৰিলে দেখা যায় যে ওখ গছ গছনিৰ পৰা আৰম্ভ কৰি চাপৰ গছ গছনিলৈকে আমাৰ পৰিৱেশত বিভিন্ন প্ৰকাৰৰ কি আছে গছ গছনি আছে ইয়াৰ কাৰণ এটাই যে আমাৰ পৰিৱেশত ভিন ভিন জলবায়ু যেনে বতৰৰ পৰিৱৰ্তনৰ লগতে কিছুমান জলবায়ু অনুভূত হয় বা প্ৰৱাহিত হয় সেইবোৰৰ কাৰণে আমাৰ যিখন আমাৰ পৃথিৱী তথা আমাৰ ভাৰতবৰ্ষ এই ক্ষেত্ৰত আমাৰ গছ গছনিবোৰো ভিন ভিন প্ৰকাৰৰ দেখিবলৈ পোৱা যায় জলবায়ুৰ এনে বিভিন্নতাই মূলতঃ নানা প্ৰকাৰৰ মাটিৰ সৃষ্টি কৰে আকৌ মাটিৰ গুণাগুণ অনুসৰি আমি কি দেখা পাওঁ গছ গছনিবোৰ দেখা পাওঁ ফলত বেলেগ বেলেগ হয় গছ গছনিবোৰ বেলেগ বেলেগ হয় গতিকে থোৰতে ক'ব পাৰি যে গছ গছনিৰ প্ৰকাৰ বৃদ্ধি আৰু বিতৰণ প্ৰধানকৈ জলবায়ু ভূ প্ৰকৃতি আৰু মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া আমাক প্ৰশ্নত কৈছে যে কোনবোৰ কোনবোৰ গছক বচাই ৰখাতো কঠিন হয় মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি যিহেতু আমি গছ গছনিবোৰ দেখা পাওঁ বা গছ গছনিবোৰ আমাৰ গজে বা গছৰ পুলিবোৰ আমি ৰোওঁ সেই হিচাপত ক'বলৈ গ'লে আমি যদি বালিয়া মাটিত যদি আমি জ্বলাৰ পুলি ৰোওঁ তেতিয়া নিশ্চয় নহয় কাৰণ জ্বলাৰ পুলিডাল আমাৰ জীয়াই ৰখাটো কঠিন হৈ পৰিব ঠিক একেদৰে আমি যদি বালি মাটিত যদি আমি আমি সেয়া কৰোঁ বা বালি মাটিত যদি আমি ধান খেতি কৰিবলৈ যাওঁ সেই ক্ষেত্ৰতো আমি বিফল হৈ পৰিম ভাৰততো অঞ্চল ভেদে বিভিন্ন গছ গছনি আছে জলবায়ুৰ মাটি বেলেগ বেলেগ পোৱা যায় যি অঞ্চলত বৰষুণৰ পৰিমাণ সৰ্বাধিক হয় সেই সেই অঞ্চলত আমি গছ গছনিবোৰ ওখ তথা চিৰসেউজীয়া গছ গছনি দেখিবলৈ পোৱা যায় আনহাতে য'ত বৰষুণৰ পৰিমাণ কম হয় বা মৰু অঞ্চলত আমি গছ গছনি তেনেই কম দেখিবলৈ পোৱা যায় থোৰতে ক'বলৈ গ'লে আমাৰ যিটো আমাৰ পশ্চিমঘাট পৰ্বতৰ পশ্চিম ঢাল অৰ্থাৎ অৰুণাচল হিমালয়ৰ নাম ভাগ নে নামনি ভাগ বা উজনি অসম মণিপুৰ মিজোৰাম পাৰ্বত্য অঞ্চল বা আমাৰ যিটো দীপপুঞ্জ আছে আমাৰ ভাৰতৰ আন্দামান নিকোবৰ দীপপুঞ্জ সেই অঞ্চলত চিৰ সেউজীয়া অৰণ্য দেখিবলৈ পোৱা যায় এতিয়া থোৰতে ক'বলৈ যাওঁ যে কোনবোৰ গছক বচাই ৰখাটো অতি কঠিন হয় কোনবোৰ গছক বচাই ৰাখো যেনে আমি উদাহৰণস্বৰূপে দিব পাৰো যে আমি জলকীয়া জলকীয়া যদি আমি ৰোওঁ বা গছ জলকীয়া পুলিটো আমি ভালদৰে ৰোওঁ বা সযতনে ৰাখিবলৈ আমি চেষ্টা কৰোঁ কিন্তু সেই সময়ত যদি তাত বৰষুণ পৰে বা মাটিখিনি বা যদি আমাৰ জেকা লগা বুলি কয় আমাৰ সহজ ভাষাত মাটিখিনি যদি জেকা লাগি যায় সেই জলকীয়াডাল আমাৰ বচাই ৰখাটো কঠিন হৈ পৰিব ঠিক সেইদৰে আমাৰ এবিধ নতুন গছ আমি দেখিবলৈ পোৱা যায় মেহগনি গছ বুলি সেই মেহগনি গছডালো আমি বিভিন্ন মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি আমি সেইবিলাক ৰুব লাগে অন্যথা সেই সেই গছডালো বচাই ৰখাতো আমাৰ বাবে কি হৈ পৰে কঠিন হৈ পৰে আনহাতে আমাৰ ক'বলৈ গ'লে মৌচুমীও গছ গছনি আমাৰ ভাৰতবৰ্ষত বেছিকৈ আমি অধিকাংশ মৌচুমীয় গছ গছনিয়েই দেখিবলৈ পোৱা যায় তাত যদি আকৌ আমি কাই কাঁইটীয়া মৰু মৰুৰ উদ্ভিদৰ অঞ্চলত হোৱা গছ গছনি ৰোওঁ সেয়া জানো আমাৰ বচাই ৰখাটো সহজ হৈ পৰিব নহয় নিশ্চয় সেই সেই বচাই ৰখাটো কি হৈ পৰিব কঠিন হৈ পৰিব অতিপাত গৰম ঠাণ্ডা দিন আপুনি কেনেদৰে গছবোৰৰ যত্ন লয় হয় অতিপাত গৰম ঠাণ্ডাৰ দিনত চাওক আমি বিশ্ব পৰিৱেশ দিৱসৰ দিনা আমি গছ পুলি ৰোপণ কৰোঁ কিন্তু তাক আমি যিটো সযতনে ৰখাৰ দায়িত্ব সেই দায়িত্বটো আমি পিছত পাহৰি পেলাওঁ ঠাণ্ডা দিনত ঠাণ্ডা দিনত আমি গছ গছনিবোৰ কেনেদৰে ৰাখিব লাগে তাক প্ৰশ্নত কোৱা হৈছে বা গৰম দিনত গছ গছনিবোৰ আমি কেনেদৰে যত্ন ল'ব লাগে তাক কোৱা হৈছে মই গৰম দিনত কি হয় বা গ্ৰীষ্ম ঋতুত গৰম দিনত আমি বিশেষকৈ কি ঋতু দেখা পাওঁ গ্ৰীষ্ম ঋতুত দেখা পাওঁ বৰ্ষা ঋতু দেখা পাওঁ আৰু তুলনামূলকভাৱে শৰৎ ঋতু অনুভূত হয় কিন্তু আমি গৰম দিনত যিহেতু বৰ্ষা ঋতু অনুভূত হয় বৰ্ষা ঋতুৰ আন এটা নাম হৈছে মৌচুমী ঋতু বা আৰু তাত কি কৰে বৰষুণৰ প্ৰভাৱ বেছি হৈ পৰে আৰু বৰষুণৰ প্ৰভাৱ বেছি হৈ পৰাৰ বাবে গছ আমি যিডাল গছ পুলি ৰোওঁ বা যি যিবোৰ গছ গছনি থাকে তাৰ ওচৰত কি হয় যি বিভিন্ন ধৰণৰ যাৱতীয়া বন বা ঘাঁহ বননি গজি উঠে ফলত আমাৰ গছ গছনিডালে যিখিনি নাইট্ৰ'জেন বা যিখিনি সাৰ বা যিখিনি সাৰুৱা মাটি তেওঁ পাব লাগিছিল বা গছডালে পাব লাগিছিল সেইখিনি নাপায় সেইখিনি অন্যথা কিহে পায় ওচৰত থকা ঘাঁহ বননিয়ে পায় আনহাতে ঠাণ্ডা দিনত ঠাণ্ডাদিনত আপোনালোকেতো জানেই আমাৰ কি হয় ৰ'দ ৰ'দ পাবলৈ নিচেই কঠিন হৈ পৰে তেনে সময়ত কি হয় আমাৰ গছ গছনি বা যিডাল গছৰ পুলি আমি ৰোওঁ সেইডাল বাঢ়ি অহাত বা ইনক্ৰিজ হোৱাত কি হয় আমাৰ কষ্ট ইনক্ৰিজ হোৱাত গছডালে গছডাল ইনক্ৰিজ হোৱাত কি হৈ পৰে কষ্ট হৈ পৰে বা ইনক্ৰিজ নহয় বা বাঢ়ি নাযায় গছডাল সহজতে সেই ক্ষেত্ৰত আমি ঠাণ্ডাদিনত আমি বিভিন্ন ৰ'দ পৰা জেগাত ৰ'দ পৰা ঠাইত আমি গছ গছনিবোৰ ৰুব লাগে গৰম দিনত আনহাতে গৰম দিনতো কি হয় বৰষুণৰ প্ৰভাৱ বেছি হোৱাৰ ফলত কিছুমান গছ গছনি জেকাৰ প্ৰভাৱ বুলি কোৱা হয় অৰ্থাৎ যিবোৰ অঁ যিবোৰ মাটিত বেছিকৈ পানী পৰে সেই পানী পৰা ঠাইখিনিত কিছুমান গছ গছনি বাঢ়ি নাহে বা সেই গছ গছনিডাল অৰ্থাৎ মৰিবলগীয়া হৈ যায় বা সেই গছ গছনিডাল আমি পিছত দেখা নাপাওঁ বা মাটিৰ লগত মিহলি হৈ যায় অৰ্থাৎ গছডাল মৰি যায় ঠিক সেইদৰে ঠাণ্ডা দিনতো যদি ৰ'দ নাপাই গছ এডালে ফলত কি হৈ পৰে ফলত কি হৈ পৰে সেই গছডাল মৰি যায় আপোনালোকে জানেই সূৰ্যৰ পোহৰত আমি কি পাওঁ সালোক সংশ্লেষণ পাওঁ আৰু পাতে কি কৰে সালোক সালোক সংশ্লেষণৰ দ্বাৰা গছডাল বৃদ্ধি হোৱাত সহায় কৰে যদি আমি ঠাণ্ডাৰ দিনত যদি আমি সূৰ্যৰ পোহৰেই নেপাওঁ বা পাতে যদি সূৰ্যৰ পোহৰেই নাপাওঁ সি জানো সালোক সংশ্লেষণ কৰি গছডালক বঢ়াই দিব পাৰিব নিশ্চয় নোৱাৰিব আমি ইয়াৰ দ্বাৰা আমি বুজিব পাৰো অতিপাত গৰম ঠাণ্ডা দিনত আমি গছ গছনিবোৰ কেনেকৈ যত্ন ল'ব লাগে ইয়াৰ উপৰিও অকল গৰম ঠাণ্ডা বুলিয়ে নহয় বিভিন্ন প্ৰক্ৰিয়াৰে আমি গছ গছনিবোৰৰ যতন ল'ব লাগে আমি ঠিক মতে পানী দিব লাগিব যদি আমি গৰম দিনত বা গ্ৰীষ্ম দিনত সিমান বৰষুণৰ প্ৰভাৱ গ্ৰীষ্মকালত আমাৰ বৰষুণৰ গ্ৰীষ্ম ঋতুত দেই গ্ৰীষ্ম ঋতুত আমাৰ কি হয় বৰষুণৰ প্ৰভাৱটো কমি যায় ফলত কি হয় আমাৰ ৰ'দৰ প্ৰভাৱ বেছি হৈ যায় কমচে কম আমাৰ ভাৰতবৰ্ষ বা আমাৰ অসমৰ দৰে ঠাইত থাৰ্টি ছিক্স টু থাৰ্টি নাইন ডিগ্ৰী ছেলছিয়াছ আমি উত্তাপ পাওঁ সেই সময়ত কি হয় গছৰ গুৰিবোৰ ফাটি যায় ফলত আমি পানী দি সেইবোৰ যত্ন লোৱাটো উচিত হৈ পৰে বা পানী দি আমি সেইবোৰ যত্ন ল'ব লাগে এনেদৰে আমি কি কৰিব লাগে গছ গছবোৰ বচাই ৰাখিব লাগে বা গৰম বা ঠাণ্ডা দিনত আমি গছবোৰৰ যত্ন ল'ব লাগে